হাঁহ কুকুৰা পালন কৰা নিয়মৰ বিষয়ে সুধিছে হাঁহ কুকুৰা পালন আমি কেনেকৈ কৰিব লাগে হাঁহ কুকুৰা আমি পালন তিনিবাৰ চাৰিবাৰকৈ দিনটোত খাবলৈ দিব লাগে দিনটোত তিনিবাৰ দিওঁ তাৰপিছত আকৌ গড়াল বনাই দিওঁ গড়ালৰ সেইবিলাক চাফচিকুণ কৰি ৰাখোঁ চাফচিকুণ কৰি ৰাখি মেলি আমি ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ গধূলি এবাৰ তেনেকৈ খাবলৈ দিওঁ তাহাঁতক লগত ভাত বা ধান বা চাউল ধান বা ভাত মিহলাই তুঁহগুৰিৰ লগত খোৱাওঁ তাৰপিছত আৰু আৰু তাহাঁতি মানে দিনটোত কেইবাবাৰো খাব লাগে কিন্তু আমি সময়মতেহে দিওঁ দিনৰ দুপৰীয়া এবাৰ ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ গধূলি এবাৰ দিওঁ কিন্তু অনবৰত আমি দি নেথাকোঁ কিয়নো সিহঁতক বেছি খাবলৈ দিয়াতো বেয়া খাবলৈ দিলে সিহঁতৰ মানে সেইবিলাক হেৰি নাথাকে সেইটো কাৰণে আমি খাবলৈ নিদিওঁ বেছি তাৰপিছত সিহঁতৰ কাৰণে আমি বেলেগ ঘৰ বনাই দিওঁ বেলেগ ঘৰ বনাই দি তাহাঁতক চাফচিকুণকৈ ৰাখি থওঁ কিন্তু তাহাঁতক এনেই হাঁহ কুকুৰাবিলাক হ'ল কিন্তু পানী লাগে পানী কাৰণে আমি পুখুৰী এটা খন্দাই কিনে থৈছোঁ সিহঁতক সেই দুপৰ হেৰি সময়ত ৰাতিপুৱা খুলি দিয়াৰ লগে লগে তাহাঁতি খাই বৈ আৰু পানীত চৰিবলৈ যায়গৈ তাৰপিছত আকৌ দুপৰীয়া আকৌ আহি খোৱা সময়ত আমি আহাৰ তাহাঁতক দানা খাবলৈ দিওঁ দানা খোৱা সময়ত আৰু আৰু আহি কিনে দুপৰ পিছবেলালৈ আকৌ গধূলি সময়ত দিওঁ যেতিয়া তাহাঁতি আকৌ নিজৰ গড়ালত নিজেই সোমাই যায় কিন্তু হাঁহ বেলেগ বেলেগ ধৰণৰ আছে হাঁহ এবিধ ধৰ ৰাজহাঁহ ৰাজহাঁহ আৰু আৰু কি হাঁহ এইবিলাক হেৰি হৈছিলে পাই পাহৰিছোঁ ৰাজহাঁহ পাতিহাঁহ তাৰপিছত আকৌ চীনা হাঁহ কেইবাবিধৰো আছে প্ৰত্যেক হেৰিয়ৰ হেৰিয়ে কিন্তু আমি ৰাজহাঁহো পোহোঁ ৰাজহাঁহ এতিয়া কিন্তু ৰাজহাঁহ বৰ্তমান নাই পাতিহাঁহহে পুহিছোঁ ৰাজহাঁহ মানে বহুত দূৰলৈ চৰিবলৈ যায়গৈ সেইটো কাৰণে আমি নুপোহোঁ সেইকাৰণে আমি এতিয়া পাতিহাঁহটোৱে পোহোঁ পাতিহাঁহটোৱে ঘৰতে থাকে আৰু ঘৰতে সেই পুখুৰীত চৰে মানুহক আৰু তেনেকৈ অন্য দূৰলৈ নেযায়গৈ কিন্তু ৰাজাঁহাহে বহুত পানী পালে বহুত দূৰলৈ যায়গৈ সেইটো কাৰণে আমি নুপোহোঁ সেইটো কাৰণে আমি নুপোহোঁ এইবোৰৰ মাজত মানে বহুত ভিন্নতা আছে হেৰি কৰি কিনে পাতিহাঁহ ৰাজহাঁহে মানে বহুত হেৰি দিনৰ মূৰত কণী পাৰে বেছি কণী নাপাৰে সিহঁতি সাত খুব ছটা বা সাতটাহে কণী পাৰে কণী পাৰি কিনে তাহাঁতি উমনি লৈ নিজেই উমনি ল'ব উমনি লৈ কণী পোৱালি উলিয়াই নিজেই হেৰি কৰি চৰি কিনে নিজৰ নিজৰ হেৰিয়ত বাৰীত সীমাত চৰি কিনে ভিন ঘাঁহ বন খাই কিনে সিহঁতি হেৰি হৈ থাকে কিন্তু সিহঁতকো খাবলৈ দিব লাগে তিনিবাৰ তিনিবাৰ কিন্তু আমি সেইকাৰণে ৰাজহাঁহ এতিয়ালৈকে বৰ্তমান পোহা নাই কিন্তু পাতিহাঁহহে পুহিছোঁ পাতিহাঁহে আমাক ইমান হেৰি অনিষ্ট নকৰে কিন্তু দানা দিয়া লগে লগে তাহাঁতি খাই বৈ আৰু নিজৰ পুখুৰীত চৰিবলৈ যায়গৈ সেইটো কাৰণে ঠাই ভেদে ভেদে প্ৰত্যেকৰে বেলেগ বেলেগ আমাৰ সেইকাৰণে আমাৰ ঠাইবিলাকত আমি এই এই জাতি হাঁহটোৱে পুহিছোঁ কিন্তু অন্য কিছুমানৰ জেগাই জেগাই ভিন্ন ঠাই ঠাই চীনাহাঁহো পুহে ৰাজহাঁহো পোহে ৰাজহাঁহো আমাৰবোৰ ঠাই ঠাই আছে আমি সেইটো কাৰণে এতিয়া এইবিলাক পোহা নাই পাতিহাঁহহে হেৰি কৰিছোঁ অন্য হেৰি কৰা নাই সেইবিলাকে ইমান এটা হেৰি বেছি উৎপাদন কৰি নিদিয়ে মানে কণী বেছি নেপাৰে কণী খুব ছয় সাতটামান পাৰে কিন্তু পাতিহাঁহে বেছি পাৰে পাতিহাঁহে এতিয়া চল্লিছজনী হাঁহ থাকিলে চল্লিছটা ধৰ দিনে চল্লিছটা হাঁহ কণী পাৰিব কণী পাৰি কিনে সিহঁতি এমাহত উমনি ল'ব উমনি লোৱাৰ লগে লগে কণী পোৱালি উলিয়াই কিনে সিহঁতি নিজে চৰাবলৈ নিয়ে সেইটো কাৰণে ৰাজহাঁহে কিন্তু বেছি হেৰি নকৰে উৎপাদন নিদিয়ে